হয় হয়

অ' আপোনাৰ তোলাটো আপোনাৰ এতিয়া মানে বাইছ হেজাৰৰ পৰা চৌবিছ হাজাৰ এনেকুৱা মানে কম ৰে'টতে হৈ আছে

এতিয়া বৰ্ত এনেকুৱা দিনত মানে ৰে'টবোৰ কমে যে আপুনি এতিয়া কেনেকুৱা ধৰণৰ বনাম বুলি ভাবিছে কিমান দামৰ লাগে আঙুঠিটো কেনেকুৱা ডিজাইনৰ লাগে

আপোনাক এনেই এনেই ঘৰত পিন্ধা বা এনেই ইউজ কৰিবলৈ নে নাই আপুনি কিবা বিয়া চিয়াৰ বাবে অৰ্ডাৰ কৰিব বিয়াৰ বাবে অ' হয় হয় আপুনি তেতিয়া আপুনি অ'

আপ বনাব পাৰিব আপোনাৰ যদি আপুনি ধৰক ছয় হেজাৰৰ পৰা দহ হেজাৰ বাৰ হেজাৰ মানৰ ভিতৰত আপুনি এটা ভাল আঙুঠি পাই যাব

তাৰপিছত আপুনি পাছৰ বস্তুখিনিও লগতে অৰ্ডাৰ কৰিব নেকি

অকণমান সেইটো কমাত চাই চিতি দিয়া হ'ব আৰু ইমান মানে কমেই হৈ আছে যে এতিয়া কমোৱা তেনেকৈ নহয় তথাপি আপুনি আহিব আপুনি বস্তুটো চাই পেলাই অৰ্ডাৰটো দিব তাৰপৰা আপোনাক অকণমান কিবা এটা কম বেছ কৰি দিয়া হ'ব আপুনি পৰাপক্ষত সোনকালেই আহিব কাৰণ এতিয়া ৰে'টটো কমি আছে অ' ঠিক আছে ঠিক অ' হ'ব